মানুহে প্ৰথমে ড্ৰয়িং আৰম্ভ কৰাৰ সময়ত কৰা কিছুমান সচৰাচৰ ভুলৰ ভিতৰত ক'বলৈ গ'লে আচলতে তেওঁলোকে সেই সময়ত ভালদৰে পেঞ্চিলৰ ব্যৱহাৰ কৰিব নাজানে কোনডাল পেঞ্চিল ক'ত ল'ব লাগে সেইখিনি কথা ভালদৰে তেওঁলোকে নাজানে লগতে স্কেলৰ সঠিক ব্যৱহাৰ তেওঁলোকে সেইখিনি সময়ত ভালদৰে নাজানে তেনে ধৰণৰ কিছুমান ভুল কৰে আৰু সেই ভুলসমূহ তেওঁলোকে সেই ভুলসমূহ তেওঁলোকে অনুশীলনৰ দ্বাৰাহে সেই ভুলসমূহ ভুলসমূহ এৰাই চলিব এৰাই চলিব পাৰিব ভাল শিক্ষকৰ পৰা ভালদৰে শিকিব লাগিব এজন ভাল আৰ্টিচ হ'বলৈ হ'লে বহুত অনুশীলনৰ প্ৰয়োজন হয় সেই অনুশীলনখিনি তেওঁলোকে অবিৰতভাৱে কৰিব লাগিব লগতে ভালদৰে তেওঁলোকে বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগিব গুৰুত্ব সহকাৰে লৈ যেতিয়া তেওঁলোকে শিকিব তেতিয়া এজন ভাল আৰ্টিচ হ'ব পাৰিব